অসমীয়া ভাষীসকলে নিজৰ দৈনন্দিন যোগাযোগত আন বিভিন্ন ভাষাৰ ঋণৰ শব্দ সহজেই সন্নিবিষ্ট কৰিছে ভাষাৰ সমন্বয় আৰু সাংস্কৃতিক মিশ্ৰণৰ বাবে অসমীয়া ভাষাটোৰ লগতে আন কিছুমান ভাষা লগতে হিন্দী ইংৰাজী আৰু বাংলা ভাষা আদিৰ পৰা বহুতো শব্দ ব্যৱহাৰ কৰা দেখা গৈছে এই ঋণৰ শব্দবোৰ মূলতঃ যিবোৰ ক্ষেত্ৰত নতুনৰ প্ৰয়োজন নাই বা অঞ্চলটোৰ ভাষাত শব্দৰ অভাৱ থাকে সেই ক্ষেত্ৰত অধিক ব্যৱহাৰ কৰা হয় কিছু পৰিসৰত এই ঋণৰ শব্দবোৰৰ স্থায়ীকৰণ বা আঞ্চলিক ধাৰণাৰে ভাষাটোত মিশ্ৰণ ঘটিছে এই ঋণৰ শব্দবোৰ সন্নিৱিষ্ট কৰাৰ ধাৰণাসমূহ কিছুমান হ'ল যেনে ইংৰাজী শব্দৰ প্ৰভাৱবোৰ হ'ল প্ৰযুক্তিবিদ্যা ব্যৱসায় শিক্ষা আৰ্হি তথা সামাজিক মাধ্যমৰ প্ৰভাৱৰ বাবে অসমীয়াত বহু ইংৰাজী শব্দ সোমাই পৰিছে উদাহৰণ হিচাপে মিটিং প্ৰজেক্টাৰ ক্লাছ ছেটেলাইট আৰু কম্পিউটাৰৰ তেনেকুৱা শব্দবোৰ একেবাৰে দৈনন্দিন ভাষাৰ অংশ হৈ পৰিছে ঠিক হিন্দী ভাষাৰ সংমিশ্ৰণত উত্তৰ পূৰ্বাঞ্চলত হিন্দী ভাষাৰ প্ৰভাৱ থকা বাবে হিন্দী ভাষাৰ শব্দসমূহ যেনে সমস্যা সমাধান দয়া ভাল আদি সহজেই পৰিসৰটোত সন্নিৱিষ্ট হোৱা দেখা গৈছে এই শব্দবোৰে মিত্ৰতা আৰু যোগাযোগৰ ক্ষেত্ৰত সহজতাৰে ব্যৱহাৰ বিচাৰি পাই বাংলা ভাষা শব্দবোৰ হ'ল বাংলা ভাষাৰ লগত ভাষাগত আৰু সাংস্কৃতিক ঘনিষ্ঠতা থকাৰ বাবে বাংলা ভাষাৰ কিছুমান শব্দ যেনে দুখ মজা আৰু খাৰাপ আদি শব্দবোৰো যথেষ্ট প্ৰচলিত হোৱা দেখা যায় অঞ্চলটোৰ সীমান্ত আৰু আঞ্চলিক মিত্ৰতাৰ বাবে এই শব্দবোৰৰ বহুতেই ব্যৱহাৰ হয় অঞ্চলীয় ভাষাৰ শব্দত অসমীয়া ভাষা খণ্ড অঞ্চলসমূহৰ আঞ্চলিক ভাষাৰ পৰা শব্দ গ্ৰহণ কৰি এক সমৃদ্ধ ৰূপে পৰিগণিত হৈছে উদাহৰণ হিচাপে বড়ো মিচিং কাৰ্বি ভাষাৰ কিছুমান শব্দও স্থানীয় কথোপকথনত সোমাই পৰিছে অধিকাংশ ঋণৰ শব্দক অসমীয়াত স্থানীয় কৰণৰ সহায়ত পৰিসৰত মিলাই লৈ ব্যৱহাৰ কৰা হয় যেনে ট্ৰাকৰ পৰিৱৰ্তে ট্ৰকা ফোনৰ পৰিৱৰ্তে ফুনা আদি কৰি অসমীয়াত ধাৰণ কৰা দেখা গৈছে সামাজিক মাধ্যমত ইংৰাজী আৰু হিন্দীৰ প্ৰভাৱ বহুলভাৱে বৃদ্ধি পোৱা দেখা গৈছে অসমীয়া দৈনন্দিন ভাষাত এই ভাষাৰ মিশ্ৰণ খুব বেছি প্ৰবল হৈছে এই আধুনিক মাধ্যমৰ প্ৰভাৱন মেছেজ ছেটিং লাইভ আদি শব্দবোৰো মিশ্ৰণ ঘটাই কথোপকথনক আধুনিকতাৰে সৈতে জড়িত কৰি ৰাখিছে অসমীয়া ভাষাৰ ঋণৰ শব্দবোৰে ভাষাটোক সময়ৰ লগত সাৰ্থক আৰু আধুনিক কৰি ৰাখিছে যদিও এই দিনৰ শব্দবোৰৰ সন্নিৱেশৰ মাজে মাজে ভাষাৰ মূল গঠনকো সজাগ কৰি ৰখাটো প্ৰয়োজনীয়